ৰাজ্য় এখনৰ ধৰ্মীয় স্থানসমূহ জাতি ভেদে বেলেগ বেলেগ হয় হিন্দুসকলৰ বাবে মঠ মন্দিৰ আৰু মুছলমানসকলৰ বাবে মুছলমানসকলৰ বাবে মহজিদ হিন্দুসকলৰ বাবে মঠ মন্দিৰ মন্দিৰৰ নাম বুলি ক'বলৈ গ'লে নগাঁৱত অনুষ্ঠিত এটা ডাঙৰ মন্দিৰ যিটো মন্দিৰৰ নাম সকলোৱে জানে বা সকলোৰে মুখে মুখে প্ৰচলিত মহা মৃত্য়ুঞ্জয় মন্দিৰটো আছে তাত বহু দূৰ দূৰণিৰ পৰা মানুহ আহি পূজা অৰ্চনা কৰে আৰু মুছলমানসকলে ম মহজিদত সিহঁত তেওঁলোকৰ অনুষ্ঠানসমূহ পালন কৰে